হেল্ল' অঁ এইটো লাহন ট্ৰেভেলছ এজেঞ্চি হয়নে অঁ এই কি কয় আমি মানে পাঁচজনমান আছোঁ আমি জাতিংগা যাম বুলি ভাবিছোঁ মানে আপোনাৰ ট্ৰেভেল এজেঞ্চি থ্ৰুয়েদি যাব পৰা যাবনে অঁ আপোনালোকৰ হেৰি মানে আমি এদিন থকাকৈ যাম তাতে এনেই আপোনালোকে পাৰ পাৰ্চন কিমানকৈ মানে ভাড়া হ'ব

আমি পাঁচজন অঁ বৰ দামচোন পায় মই বোলো অলপ কম হ'ব চাগে অলপ কম কিবা এটা কৰিব

অঁ থাকিবলৈ যোৱা হ'ব কোনদিনাখনি গুচি অহা হ'ব এদিন থাক মানে এৰাতি থকা হ'ব

অঁ অঁ

আচ্ছা আচ্ছা বুজিলোঁ বুজিলোঁ আপোনালোকৰ গাড়ীত মানে হেৰি হ'বনে মিউজিক চিষ্টেম আৰু মানে এনেকৈ হেৰি চেৰি হ'বনে আৰু এনেকে হেৰি টিভি চিভিও মানে লগাই থৈছেনি

অঁ অঁ

অঁ অঁ হে তাকে আৰু মানে অলপ মিউজিক ছিষ্টেমে হ'ব লাগে আৰু হেৰি হ'ব লাগে আৰু কম ছিটবিলাক কমফৰ্টেবল নহ্ ছিটবিলাক কমফৰ্টেবল

আচ্ছা আচ্ছা অঁ হেৰি তেন্তে ঠিক আছে আমি আমি আজি সাত তাৰিখ আমি যাম বুলি ভাবিছোঁ আপোনাৰ বাৰ তাৰিখ মানে অঁ অঁ কিবা এডভাান্স দিব লাগিবনি অঁ ঠিক আছে বাৰু আমি পাঁচজন মানুহ আছোঁ আৰু ঠিকে আছে আপুনি হেৰিটো বা আমাৰ কাৰণে তেন্তে বুক কৰি দিব বাৰ তাৰিখৰ কাৰণে ঠিক আছে অঁ ধন্যবাদ দাদা অঁ